মোক মানে এটা বস্তুয়ে সুখী কৰে সদায় যদি মই ভাগৱতৰ পাঠ শুনো বা ভাগ ভাগৱত নিজে হ'লেও কৰোঁ পঢ়ো আৰু সদায়ে যদি গোঁসাই ঘৰত সোমাই আমি কীৰ্তনভাগ পঢ়ো মানে তেতিয়া মোৰ মনটো ভাল লাগে সুখ লাগে সু সুখী হওঁ বহুত ভাল লাগে তেতিয়া সদায়েই এনেও মই ভাগৱতলৈ যাওঁ আৰু ভাগৱত হয় আমাৰ ইয়াত বহুত ভাগৱতৰ গৈ ভকতসকলক লগ পাওঁ সেই ভকতসকলক লগ পাই আমি যেতিয়া ভাগৱত চৰ্চা হৈ থাকে ভাগৱতৰ অৰ্থ ভাগি থাকে ভাগৱত পঢ় পঢ়ি থকা হয় তেতিয়া শুনিয়েই ভাল লাগে আমাৰ ৰাতিও ভাগৱত চলে সেই ভাগৱতত আমি গোটেই ওৰে ৰাতিটোৱে আমি ভাগৱত মানে শুনি থাকোঁ আৰু নিজে হ'লেও পঢ়োঁ পঢ়ি কৰি ইমানেই আনন্দিত লাগে ইমান সুখ সুখ পাওঁ আমি হয় সেইবা ভাগৱতৰ আৰু নাম কীৰ্তনখিনিয়েই আমাৰ সদায় সুখী কৰি ৰাখে মনবিলাক আগলকেও আমি বাকীসকলোকো কওঁ সদায় ৰাতিপুৱা গধূলা কাম কৰি থাকিলেও বা কাম কামৰ অকণমান ৰেষ্ট কৰি ৰেষ্ট লৈ হ'লেও অকণমান হৰি নাম ল'ব লাগে হৰি নাম শুনিব লাগে নিজে হ'লেও সন্ধিয়া গধূলা অকণমান গা পা ধুই গোঁসাই ঘৰত সোমাই বা গোঁসাইঘৰ নাথাকিলেও আপুনি নিজেই কীৰ্তনভাগ উলিয়াই লৈ এই মানে পঢ়িব পাৰি পঢ়িলে মনটো আনন্দিত লাগে আৰু সদায় মানে ঈশ্বৰে সকলোকে সুখী কৰি ৰাখে সেইটোৱে আমাৰ আনন্দিত সেই তেনেকৈয়ে সুখ সুখী হৈ মই ভালপাওঁ আৰু